অঁ আপুনি এইখন হেৰি ৰাংঢালী দোকান হয়নে বাৰু অঁ এই মই নৱপুৰৰ পৰা কৈছিলোঁ হয় আপোনাৰতো হেৰি কাপোৰৰ দোকানহে ন

অঁ মোৰ মানে লগৰ ছোৱালী এজনীয়ে আপোনাৰ তাপা মানে কাপোৰ এযোৰ আনিছিলে তাকে মুগাৰ কাপোৰ টছ মুগাৰ তাকে আপোনাৰ ইমান কমত ইমান ধুনীয়া কাপোৰ এযোৰ আনিলে তাকে মই ভাবিছোঁ আপোনাৰ তেখেতৰ পৰাই ফো ফোন নাম্বাৰটো ল'লোঁ লৈ মই ভাবিলোঁ আপোনাক ফোন এটা কৰোঁ সেইবুলি ফোন মাৰিলোঁ তাৰপাছতে এনেই কেনেকুৱা আছে বাৰু টছ মুগাৰ কেইটা কুৱালিটী আছে হয় মোক অকণ মিডিয়ামটো দিলেই হ'ব দাম এনে কওকচোন বাৰু আৰু তাৰ অকণ ল'ওটো তাতকৈ তলৰটো হয় এই পাঁচ হেজাৰটো বাৰু কিমান কিমান কমাব পাৰিব এনে কওকচোন

দিলে আপুনি কিমান কমাব পাৰিব হয় আপুনি এহেজাৰ এটা পাৰিব নেকি কমাবলৈ কম হ'ব তেতিয়াহ'লে পাঁচশ টকা এটাকৈ হাঁ পাঁচশ টকা এই মই আপোনাক এনেকৈ ফোনো কৰিছোঁ আপোনাক হেৰি কৰিও কৈছোঁ আপুনি কিবা এটা কমাওক আৰু পাৰে যদি পাঁচশ টকা নহ'লেও অন্ততঃ তিনিশ টকা এটা কমাই দিয়ক নহয় বাইদেউ আপুনি কিবা এটা কমাই দিয়ক তিনিশ নহ'লেও দুশ টকা এটা কমাই দিয়ক আৰু মই আপোনাৰ তাত এতিয়া গৈয়ে আছোঁ একে লৈয়ে আহিমগৈ বাইদেউ আপুনি কিবা এটা মিলাই দিব কিন্তু দেই বহুত আশাৰে মানে আপোনালৈ ফোন কৰিছোঁ দেই ঠিক আছে দিয়ক মই গৈ আছোঁ